অসমত প্ৰচলিত যাতায়াত ব্যৱস্থাৰ বিষয়ে ক'বলৈ হ'লে পথ ৰে'ল পথ জলপথ এইবিলাকৰ বিষয়ে ক'ম আৰু আকাশী পথৰ বিষয়েও ক'ম পথ হৈছে ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰাজ্যিক পথ আৰু ৰে'ল পথ হৈছে চহৰসমূহৰ সামৰি ব্ৰড গজ আৰু মিটাৰ গজ ট্ৰেক আৰু জলপথ হৈছে ব্ৰহ্মপুত্ৰ নদী বিমানবন্দৰসমূহ গুৱাহাটী ডিব্ৰুগড় যোৰহাট শিলচৰত আছে আৰু এজন সাধাৰণ যাত্ৰী হিচাপে মই অসমত যাতায়াত ব্যৱস্থা উন্নত কৰিবলৈ এইটো পৰামৰ্শ দিম যে পথৰ অৱস্থা উন্নতকৰণ নিয়মীয়াকৈ পথৰ ৰক্ষণাবেক্ষণ দিয়া আৰু উন্নীতকৰণ কৰা ৰাজহুৱা পৰিবহণ বৃদ্ধিৰ ক্ষেত্ৰত বাছ আৰু ৰে'লৰ কম্পাংগ আৰু কভাৰেজ বৃদ্ধি কৰা আৰু জল ব পৰিবহণৰ ক্ষেত্ৰত ফেৰি সেৱা আৰু নদী বন্দৰ উন্নয়ন কৰা